পোনপ্ৰথমে মানুহে নদ নদী পুখুৰী জলাশয় আদিৰপৰা পানী অনাৰ ব্যৱস্থা কৰিছিল কিন্তু যেতিয়া এইবোৰৰ অৱসান ঘটিবলৈ ধৰিলে তেতিয়া সকলোৱে কুঁৱাৰ ব্যৱস্থা কৰিলে তেওঁলোকে এটা টিঙত ৰছী বান্ধি কুঁৱাৰপৰা পানী তুলিছিল বা এডাল ডাংমাৰিত খাপ কাটি তেওঁলোকে তাৰপৰা পানী তুলিছিল কিন্তু কেতিয়াবা টিংটোৰ ৰছীদাল ছিঙি কুৱাঁত সৰিপৰা দেখিবলৈ পোৱা যায় বা ডাংডাল পচি ভাগি গৈ টিংটো পানীত সৰি পৰা দেখিবলৈ পোৱা যায় কিন্তু যেতিয়া বৈদ্যুতিক মটৰৰ ব্যৱস্থা হ'ল তেতিয়া কুঁৱাৰ প্ৰচলন খুব কম দেখিবলৈ পোৱা গ'ল কাৰণ বৈদ্যুতিক মটৰত তেনেকৈ কুঁৱাত যেনেকৈ পানী তুলিব লাগে তাত তেনেকৈ তোলা মেলা কৰিব নালাগে কিয়নো তাত ছুইছ অন কৰি দিলেই পানী পোৱা যায় আৰু ছুইছ অফ কৰি দিলেই পানী বন্ধ হৈ যায় বৈদ্যুতিক মটৰৰ ব্যৱহাৰে মানুহৰ কষ্ট ক'ম কৰিলে লগতে মানুহক আৰ্থিকভাৱে উন্নত কৰিলে